হেল্ল' স্বাগত হোটেল হয়নে অঁ শুনকচোন এই মই কিছু দেৰি কিছু সময় আগতে আপোনালোকৰ হোটেলৰ পৰা ৰুটিৰ কাৰণে ৰুটি এটা অৰ্ডাৰ দিছিলোঁ আপোনাৰ ৰিজনেৱল ডেলিভাৰী বয় পঠাইছিল তেওঁ সময়তকৈ কিছু দেৰি হোৱাৰ কাৰণে তেওঁ সেই সম্পৰ্কত দুআষাৰ কওঁতে তেওঁৰ মোৰ লগত কিছু তৰ্কাতৰ্কি হয় মই তেখেতক বুজাইছো যে তোমাক এটা সময় নিৰ্দিষ্ট সময় বান্ধি দিয়া হৈছিলে গতিকে তাতোকৈ যদি দেৰি হৈছে তোমাৰ ৰুটি ঠাণ্ডা হ'ব সেই বিষয়ে কওঁতে তেওঁ ওলোটাই মোকহে ধমকি দিলে গতিকে মই ভাবো আপোনালোকৰ হোটেলখনৰ যিটো ৰেপুটেশ্যন আছে বা হোটেলখনত যিটো সদনাম আছে এনেকুৱাবিলাক চাৰ্ভিছ বয়ে আপোনালোকৰ হোটেলখনৰ যিটো ৰেপুটেশ্যন এইটো নষ্ট কৰিব গতিকে অদূৰ ভৱিষ্যতে যেন আপোনালোকে এই ডেলিভাৰী বয়ৰ ক্ষেত্ৰত বা এই চাৰ্ভিছ ডেলিভাৰী ক্ষেত্ৰত যিসকল চাৰ্ভিছত নি নিয়োগ কৰে তেওঁলোকৰ প্ৰতি কিছু চকু দিব আৰু তেওঁলোকক এটা ভাল চাৰ্ভিছৰ ওপৰত এটা ভাল ট্ৰেইনিং দিয়াই অদূৰ ভৱিষ্যতে পঠাব বুলি আশা কৰিলোঁ